হয় মই দুইমাহ আগতে ফ্লিপকাৰ্টৰ পৰা এডিডাছৰ ফুটবল চুজ এজোৰ অৰ্ডাৰ কৰিছিলোঁ তাৰ প্ৰাইচটো আছিল আপোনাৰ সাতহাজাৰ পাঁচশ কিন্তু যিমানখিনি মই এক্সপেক্ট কৰিছিলোঁ যে জোতাযোৰ বহুত ভাল হ'ব কমফৰ্ট হ'ব ৰেটিংটো হিচাপত আৰু আপোনাৰ মোৰ দুদিনো হোৱা নাই এইযোৰ জোতা গ্ৰাউণ্ডত খেলা খেলিছোঁ মই একদম কমফৰ্ট নাই জোতাযোৰ যিখিনি মই এক্সপেক্ট কৰিছিলোঁ সেইখিনি একদম পোৱা নাই মই আৰু জোতাযোৰ লাহেকৈ চিলনিবোৰ আঠাবোৰ খুলিবলৈ ধৰিছে মই বহুত মানে এক্সপেক্ট কৰা মতে বস্তুটো মই নাপালোঁ